যেনে এতিয়া গা যাৰ ঘৰত গৰু নাই সিহঁতি ঘাঁহবোৰ বা খেৰবোৰ এই গৰু থকা মানুহৰ ঘৰলৈ দিব লাগে আৰু গৰু থকা মানুহৰ ঘৰলৈ দি দিব লাগে আৰু গৰু গৰু থকা মানুহে ঘাঁহকেইডাল কাটি আনিব কাটি আনি পেলাইহেনি গৰুকেইটাক দিবহি আৰু খেৰবোৰ সিহঁতি জুই লগাই পুৰি পেলায় জুই লগাই কিন্তু পুৰি পেলাব নালাগে পুৰি পেলোৱাতকৈ তাহানি সেই গৰু থকা মানুহৰ ঘৰলৈ দি দিব লাগে আৰু কিছুমান মানুহৰ ঘৰতে বিয়া সকাম পাতে তাত ভাতবোৰ আথানি হয় ৰঙলাও বাকলি বা কোমোৰা বাকলি পানীলাও বাকলি এইবোৰ আথানি হয় কিন্তু সেইবোৰ পেলাই দিব নালাগে গৰু কাৰণে দানা বনাবলৈ দি দিব লাগে গৰু নাইকিয়া মানুহৰ ঘৰৰপৰা গৰু থকাই বাৰু খুৱাকেই গৰু নথকাই তাৰমানে দি দিব লাগে আৰু যাৰ ঘৰত তাৰমানে এতিয়া ধৰি লওক হোটেলে মোটেলে ভাত চাতবোৰ এতিয়া নদীত পেলাই দিয়ে নদীত পেলাই দিয়াতকৈ বাটে বাটে কুকুৰবোৰ ঘূৰি ফুৰে সেই ভাতকেইটা কুকুৰকো দিব পাৰে বা নতুবা গাহৰিলেও দিব পাৰে আৰু এতিয়া সেইকাৰণে এতিয়া কিছুমান মানুহে কি কৰিছে বাৰীত ঘাঁহকেইটামান গজিছে সেই ঘাঁহকেইডাল বন মৰা দৰব পানী মাৰি পেলাইছে কিন্তু মাৰি পেলাব নালাগে কেলৈ মাৰি পেলাব নালাগে লোকৰ গৰু আছে সিহঁতক কাটি নিবলৈ দিব লাগে আৰু বোলে খেৰখিনি এতিয়া খেৰখিনি পাইছে সেই খেৰখিনি সিহঁতৰ ঘৰত গৰু নাই যেনিবা লোকৰ ঘৰতটো আছে বোলে সেইখিনি তোমালোকক দৰকাৰ হৈছে যদি লৈ যোৱা সি অহা আমাৰ গৰু নাই যিখন খেৰ কিহে খাব নহ'লে এতিয়া জুই লগাই দিমহে আমি জুই লগাই দিয়াতকৈ তোমালোকে লৈ যোৱাহি বুলি ক'ব লাগে কিন্তু কিছুমান মানুহে সেনেকৈ নকয় জুই লগাই পুৰিহে পেলায় সেই